দৰং জিলাখনত জনপ্ৰিয় কিছুমান স্থানীয় খেল বা মনোৰঞ্জনমূলক কাৰ্যকলাপৰ ভিতৰত বিভিন্ন ধৰণৰ খেল ধেমালি আছে তাৰ ভিতৰত হ'ল ক্ৰিকেট ক্ৰিকেট খেলটো দৰং জিলাত যথেষ্ট জনপ্ৰিয় খেল আৰু একদম শিশুৰ পৰা এই খেলটো প্ৰচলিত হৈ আছে আমি যেতিয়া সৰু আছিলোঁ তেতিয়াও যথেষ্ট ক্ৰিকেট খেলিছিলোঁ আৰু এতিয়াও খেলোঁ ক্ৰিকেট খেলটো বিভিন্ন উৎসৱ পাৰ্বণৰ লগত জড়িত কৰিও ইয়াক খেলা হয় যেনে বিভিন্ন ধৰণৰ বিহুৰ সময়ত আমি ক্ৰিকেট খেলোঁ বা ইখন গাঁও আৰু সিখন গাঁৱৰ মাজত ক্ৰিকেট খেলোঁ বা বিয়া হোৱা আৰু বিয়া নোহোৱাৰ মাজত পৰম্পৰাগতভাৱে আমি এইবোৰ ৰাখি ক্ৰিকেট খেলটো খেলি আহিছোঁ আৰু বিভিন্ন সময়ত ইয়াক আঞ্চলিক ভিত্তিত ডাঙৰ ডাঙৰ প্ৰাইজমণিৰেও পাতি অহা হৈছে ক্ৰিকেটৰ উপৰিও ভলিবল আৰু ফুটবলো এক তেনে ধৰণৰ খেল ইয়াক বিভিন্ন উৎসৱ পাৰ্বণৰ লগত লগ কৰি ইয়াক এই খেল খেলা হয় আৰু ডাঙৰ ডাঙৰ টিমবোৰৰ মাজত দৰং জিলাৰ এই খেলখন পতা হয় আৰু ইয়াত গাঁৱৰ প্ৰায়ভাগ মানুহে চাবলৈ আহে আৰু যুৱক যুৱতীসকলে প্ৰায়ভাগেই অংশগ্ৰহণ কৰে আৰু ইয়াৰ পৰা এক মিলা প্ৰীতি আৰু সম্প্ৰীতিৰ বাৰ্তাও সমাজলৈ প্ৰেৰণ কৰা হয় তাৰোপৰি কাবাডী খেল কাবাডী খেলটোও যথেষ্ট পুৰণি খেল আমাৰ একদম সৰুৰে পৰাই ইয়াত দৰং জিলাত কাবাডী খেল প্ৰচলন হৈ আহিছে আৰু বেডমিণ্টন খেল যেতিয়া আমি ঠাণ্ডাৰ দিনত এই বেডমিণ্টন খেলটো বিশেষকৈ খেলোঁ আৰু এই খেলটো আমাৰ গাঁৱে গাঁৱে খেলা হয় গাঁৱৰ যুৱক যুৱতীসকলে মিলি সকলোৱে মাঘ বিহুৰ সময়ত বা ব'হাগ বিহুৰ সময়ত আমি এই খেলটো এক উৎসৱৰ দৰে খেলোঁ আৰু বিভিন্ন উৎসৱৰ লগত সংগতি ৰাখি এই খেলবিধ আমি পাতোঁ আৰু ইয়াৰ প্ৰাইজমণি থাকে তাৰোপৰি কেৰম খেলটো হৈছে তেনেকুৱা এটা খেল কেৰম খেলটো আমি বিভিন্ন উৎসৱ পাৰ্বণৰ লগত ইয়াৰ টুৰ্নামেণ্ট পতা হয় সংগতি ৰাখি ইয়াৰ টুৰ্নামেণ্ট পতা হয় আৰু প্ৰাইজমণি থাকে আৰু দৰঙৰ পৰা বহুত ডাঙৰ ডাঙৰ কেৰম খেলুৱৈও বাহিৰলৈ খেলিবলৈ গৈছে তেনেদৰে আমি বিভিন্ন ধৰণৰ খেল আৰু খেলবোৰ দৰং জিলাত অনুষ্ঠিত কৰি আহিছোঁ ইয়াৰ উপৰিও কিছুমান স্থানীয় খেল আৰু পৰম্পৰাগত কিছুমান মনোৰঞ্জনমূলক কাৰ্যকলাপো দৰং জিলাত সময়ে সময়ে পাতি অহা হৈছে তাৰ ভিতৰত হ'ল এটি খেল আছে আমি সৰুৰে পৰা খেলি অহা লাষ্ট খেলা বুলি কয় এইটো শিলগুটি শিলগুটিৰে খেলিব লাগে পাঁচটা পাঁচটা শিলগুটি থাকে তো সৰু সৰু ল'ৰা ছোৱালীৰ মাজত যথেষ্ট জনপ্ৰিয় খেল তাৰ উপৰিও বিহু উৎসৱ পাৰ্বণৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ খেল পাতোঁ তাৰ ভিতৰত হৈছে ৰচি টনা খেল আৰু অন্ধগোপ খেল এই খেল দুটা যদিও খেল ইয়াৰ পৰা আমি যথেষ্ট মনোৰঞ্জন লাভ কৰিব পাৰোঁ আৰু এই খেলৰ বাবে এই খেল খেলি খেলুৱৈসকলে নিজৰ মনটোক এটা বিশেষ আনন্দ দিব পাৰে আৰু মনোৰঞ্জনৰ সৃষ্টি কৰে এই খেলবোৰে তাৰ উপৰিও দৌৰ খেল আমি বিভিন্ন উৎসৱ পাৰ্বণৰ লগত লগ লাগি খেল অনুষ্ঠিত কৰোঁ এই খেলবোৰৰ উপৰিও কিছুমান বিশেষ মনোৰঞ্জনমূলক কাৰ্যকলাপ আছে তাৰ ভিতৰত হ'ল বাটৰ নাট বাটৰ নাট এটা এটা গ্ৰুপে যিকোনো ঠাইত এই মানুহ গোটাই এই নাট প্ৰদৰ্শন কৰে আৰু ইয়াৰ পৰা সমাজলৈ এটা এটা বাৰ্তা পঠায় তেওঁলোকে আৰু তাৰ উপৰিও এবিধ আমাৰ উৎসৱ আছে দেউল উৎসৱ এই দেউল উৎসৱতো আমাৰ বিভিন্ন ধৰণৰ খেল পতা হয় এই দেউল উৎসৱ অকল দৰং জিলাতে পতা হয় আৰু ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ দেওধনী নৃত্য ওজাপালি ভাওনা আদি জনসাধাৰণক দেখুওৱা হয় আৰু ইয়াৰ পৰা এক সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰা হয় আৰু আমাৰ দৰং জিলাখনৰ সমূহীয়া অনুভূতিত যথেষ্ট অৰিহণা যোগায় এই উৎসৱ আৰু মনোৰঞ্জনমূলক কাৰ্যকলাপ সমূহে এইবোৰ দৰং জিলাৰ চিনাকী যেনে ওজাপালি দৰং জিলাৰ একমাত্ৰ অনুষ্ঠান যি গোটেই অসমতে দৰং জিলাক এক সুকীয়া নাম দি আহিছে আৰু দেওধনী নৃত্যও ঠিক তেনেকুৱা এটা অনুষ্ঠান যিটো অকল দৰং জিলাতেই পোৱা যায় তাৰ উপৰিও দেউল অকল দৰং জিলাতেই অনুষ্ঠিত কৰা হয় এনেধৰণৰ বিভিন্ন খেল ধেমালি আৰু মনোৰঞ্জনমূলক কাৰ্যকলাপে দৰং জিলাখনক চহকী কৰি আহিছে আৰু ইয়াৰ গাঁওবাসী আৰু জিলাবাসীৰ মাজত এক সম্প্ৰীতিৰ সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছে আৰু সমূহীয়া অনুভূতিত এক অৰিহণা যোগাই আহিছে